আইনগত নথি উলিওৱাৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা যদি ক'বলৈ যাওঁ মোৰ তেনেকুৱা ধৰণৰ বৰ্তমানলৈকে ইমান অভিজ্ঞতা হোৱা নাই কিন্তু যোনবোৰ সাধাৰণতে আমাৰ সাধাৰণ নথি পত্ৰ কিছুমান উলিওৱাৰ ক্ষেত্ৰত মই এটা মিক্স বা এটা সহজ ফিলিংছেই পাইছো বুলি ক'ব লাগিব কিন্তু কিছুমান ক্ষেত্ৰত সাধাৰণতে দুৰ্যোগ ভোগাও দেখিবলৈ পোৱা গৈছে আৰু এই ব্যৱস্থাটো অতি কঠিন নেকি যদি আমি চাবলৈ যাওঁ এই ব্যৱস্থাটো কঠিন নহয় যদি আমি শৃংখলাবদ্ধভাৱে কৰিবলৈ যাওঁ বা বস্তুটো প্ৰতি জ্ঞাত হওঁ তেতিয়া আমি এই কামটো অতি সহজেই কৰিব পাৰোঁ কিন্তু সাধাৰণতে দেখিবলৈ পোৱা যায় যে কিছুমান কাৰ্যালয়ত বা বিষয়াসকলৰ মইমতালিৰ কাৰণে কেতিয়াবা সেই ব্যৱস্থাত জনসাধাৰণে দুৰ্যোগ ভোগা দেখিবলৈ পোৱা যায় আৰু এই ক্ষেত্ৰত তেওঁলোকে নিজৰ নিজস্ব স্বাৰ্থপূৰণৰ কাৰণেও এই ধৰণৰ কামবোৰ কৰাত বা তেওঁলোকৰ নিজস্ব স্বাৰ্থৰ কাৰণে কিছুমান টকাৰ লোভতো এনেকুৱা ধৰণৰ কাৰ্য কৰি জনসাধাৰণক দুৰ্যোগ ভোগা দেখিবলৈ পোৱা যায় আৰু যদি আমি চাবলৈ যাওঁ এই নথি পত্ৰ উলিওৱা ব্যৱস্থাটো কঠিন নেকি এই ব্যৱস্থাটো কঠিন নহয় কাৰণ ইয়াত কিছুমান ব্যৱস্থা আছে আৰু সেই ব্যৱস্থাসমূহৰ প্ৰতি যদি আমি জ্ঞাত হওঁ তেতিয়া আমি অতি সহজেই উলিয়াব পৰা যায় কিন্তু ইয়াৰ এই ক্ষেত্ৰটো কেতিয়াবা আমাৰ যোনবোৰ বিদেশলৈ যাবলৈ বিশেষকৈ লগত ভিছা বা পাছপৰ্ট এইবোৰ বনাওঁতে কেতিয়াবা কিছুমান ব্যৱস্থা কাৰণ আমি বহুত ঘূৰিবলগীয়া হয় যাৰ ফলত জনসাধাৰণৰ কেতিয়াবা অশান্তি হোৱাও দেখিবলৈ পোৱা যায় কিন্তু যদি আমি শৃংখলাবদ্ধভাৱে কৰিবলৈ যাওঁ এই ব্যৱস্থাটো অতি সহজেই কৰিব পাৰোঁ বা নিজা এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত আমি কৰিবলৈ সক্ষম হওঁ কিন্তু এই ক্ষেত্ৰত আমাৰ চৰকাৰেও যোনবোৰ কাৰ্যালয় আছে তাৰ বিষয়াসকলক কাৰ্যসমূহ ভাল ধৰণে গুৰুত্ব দিব লাগিব যাতে তেওঁলোকে জনসাধাৰণৰ কাৰ্যটো বা জনসাধাৰণৰ স্বাৰ্থ পূৰণ কৰিবলৈ যাওঁতে তেওঁলোকে নিজৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে এই বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব তেতিয়াহে এই ব্যৱস্থাটো আমাৰ ভাল ধৰণে পৰিচালিত হ'ব